অ হয় কওকচোন অ আছে আমাৰ নগাঁৱত বহুত ভাল বস্তুৱে আছে ঠাইবোৰ আছে কাজিৰঙা আছে আৰু এইফালে বৰদোৱা আছে আৰু আৰু আৰু সেইবোৰে আছে আৰু আছে বহুত আপুনি আপুনি ক'ৰ পৰা কৈছে অ শুনি আছোঁ কওক শুনি আছোঁ কওক অ এতিয়া বতৰ আমাৰ মানে ইয়াত বতৰ বহুত বেয়া এতিয়া এই বেছি সময় হোৱা নাই বৰষুণ পৰা এ আৰু আমাৰ ইয়াত মানে বৰষুণ পৰিলে ঠাইবোৰ বহুত হেৰি ৰাষ্টা ঘাটবোৰ বহুত বেয়া হয় তাৰমানে যাবলৈ মানে অলপ অসুবিধা পাব

ওহ নাই নাই আজি যাব নোৱাৰিবই সচৰাচৰ বতৰটো বহুত বেয়া কৰিছে আৰু হেৰি ৰাস্তাবোৰ আকৌ বহুত বেয়া নহয় ভাল হোৱাই নাই বৰদোৱালৈ যোৱা এ আধা কৰা হৈ আছে তাৰমানে আৰু আধা আছেই কৰিবলৈ অ তথাপিও মানে যাব পাৰিব বতৰটো যদি বৰষুণ যদি নপৰে তেতিয়াহ'লে যাব পাৰিব তেতিয়া মানে গাড়ী যাব আৰু অ কাইলৈ যাব বৰদোৱা আৰু কাজিৰঙা যাব পাৰিব আপুনি অ পাৰিব পাৰিব কাজিৰঙা যাব পাৰিব তাত একো মানে হেৰি অসুবিধা নাপাব গাড়ী তালৈকে যায় ভিতৰলৈকে ধুনীয়াকৈ যাব পাৰিব আৰু বেলেগ কিবা চাব জানো অ অ আপুনি কি অকলে আহিছে নেকি অ ফেমিলি আহিছে ন' লগত অ হ'ব দিয়ক কাইলৈ আহিব বাৰু কাইলৈ মোক ফোন এটা কৰিব হ'ব দিয়ক